বৰপেটা জিলাৰ সমাজ কল্যাণ বা উন্নয়ন কাৰ্য্যসূচী বুলি ক'লে অৰুণোদয় আঁচনি মহিলাসবলীকৰণ এইবিলাকৰ কথা শুনি আছোঁ কিন্তু মহিলাসবলীকৰণত বৰ্তমানৰ চৰকাৰখনে বহুত বেছি গুৰুত্ব দিছে অৰুণোদয় আঁচনিৰ দ্বাৰা দুখীয়া বিধৱা মহিলাবিলাকক মাহত বাৰশ টকা দিয়া বুলি গম পাওঁ আৰু আমাৰ ওচৰতে থকা কিছুমান এই কাম কৰা তিৰোতা নাইবা চাচ্ অলপ স্বাস্থ্যৰ বেয়া হোৱা তিৰোতাবিলাকৰো স্বাস্থ্যসেৱাৰ আঁচনি আছে শিক্ষাৰ ক্ষেত্ৰতো এই চৰকাৰখনে কিছু অগ্ৰণী ভূমিকা লোৱা দেখা গৈছে চৰকাৰী আঁচনিৰ বিষয়ে ক'বলৈ গ'লে আৰু কিছুমান আঁচনি চকুত পৰে দৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনে অলপ বেছি মানে আগবাঢ়ি গৈছে শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু আগবাঢ়িছে কাৰণ স্কুলগিলানত বিলানত আজিকালি বিনামূলীয়া কিতাপ বিনামূলীয়া পোছাক খাদ্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো বহুখিনি বিনামূলীয়াকৈ সেই কৰা হৈছে অম্ অটল অমৃত আঁচনি এইবিলাক আঁচনিৰ নাম শুনিছোঁ কিন্তু এইবিলাক আঁচনিৰ বিষয়ে গমো পাইছোঁ আমি বা ওচৰৰ মানুহবিলাকে স্বাস্থ্যকেন্দ্ৰত যাই সেইবিলাক সুবিধা গ্ৰহণো কৰিছে মহিলাসবলীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে মহিলা সবলীকৰণ মানে মহিলা শক্তিশালী কৰাৰ কাৰণে ঠায়ে ঠায়ে গোটবিলাক কৰি দিছে বেংকবিলাকৰ লগত যোগাযোগ কৰি দিছে আৰু বহুত কিবাকিবি সুবিধা পোৱা বুলি গম পাই আছোঁ